কামৰূপ মেট্ৰ'তে যিহেতু মোৰ ডাঙৰ দীঘল জন্মও ইয়াতে হৈছোঁ ডাঙৰো ইয়াতে হৈছোঁ আগতে ইমান এটা প্ৰবলেম নাছিলে আমাৰ ইয়াতে পৰিৱেশটো থাকি ভালেই লাগিছিলে কিন্তু এতিয়া পৰিৱেশটো চবপিনে কৃত্ৰিম বানৰ পৰা ট্ৰেফিকৰ পৰা পল্যোচনৰ পৰা চবখিনি চাইডৰ পৰা মানে এনেকুৱা এনেকুৱা ইছ্যুচবোৰ ক্ৰিয়েট হৈছে যোনবোৰ ইছ্যুজৰ কাৰণে মানুহে বহুতখিনি প্ৰবলেম ফেচ কৰিবলগীয়া হৈছে ঘৰে ঘৰে খোৱাপানী নাই খোৱাপানী কি পানীৰে চবতকৈ বেছি অভাৱ গুৱাহাটীত চব চব জেগাত পানী নেপায়েই মানুহবোৰে পানীৰ প্ৰবলেমটোৰ কাৰণে মানুহে গুৱাহাটীত থাকিলেও এই নাথাকা নাথাকাকৈ পানী কিনি খাবলগীয়া হৈ আছে এনেকুৱা বহুত প্ৰবলেম আছে যোনবোৰ গুৱাহাটীত থকা মানুহখিনিয়ে জানিব আৰু ময়ো জানোঁ আৰু ফেচো কৰি আহিছোঁ ক'ৰবাত যাবলগা হ'লে আৰু দুঘণ্টা আগতেই ওলাব লাগে কাৰণ ৰাস্তাত ট্ৰেফিক পামেই আৰু বাৰিষাৰ সময়ততো আপোনালোকে ওলাবই নোৱাৰে চবেই চবপিনে বানপানী বানপানী নলাবোৰ বন্ধ হৈ যায় চবপিনে ইমান জাবৰ জোথৰ এইবোৰতো আছেই এইবোৰ প্ৰবলেমৰ কাৰণেও মানুহে বাৰিষাৰ কালত ওলাবই নোৱাৰে গুৱাহাটীত বানপানী নাঁও লৈ চলিবলগীয়া টাইপ অৱস্থা হৈ যায় আৰু এতিয়া যিহেতু গুৱাহাটীখনক ডেভলপ কৰিবৰ নামত বহুতখিনি কৰি আছে ডেভলপ চবপিনে ৰাস্তা বনাইছে ব্ৰিজ বনাইছে কিন্তু সেইটোকাৰণে যে কিমান পল্য়োচন হৈছে এই পল্য়োচনৰ কাৰণে যে মানুহৰ কিমান লাংচৰ প্ৰবলেম ৰিচেণ্টলি গুৱাহাটীৰ পল্য়োচন লেভেলটো ডেল্হিতকৈও ক্ৰছ কৰি গৈছে ইমানখিনি পল্য়োচন পইণ্ট যোনটো এটা মেজাৰমেণ্ট থাকে সেই মেজাৰমেণ্টটো ক্ৰছ কৰি গৈছে ডেল্হিকো ডেল্হিৰ দৰে মেত্ৰ'পলিটান ইমান ডাঙৰ চিটি এটাক যদি গুৱাহাটীয়ে ক্ৰছ কৰিছে ত' বহুতখিনি প্ৰবলেম ফেচ কৰি আছে আমাৰ ইয়াৰে গুৱাহাটীত থকা মানুহখিনিয়ে ইয়াতে ইয়াৰে ইয়াৰে গুৱাহাটীৰ অৰিজিনেলখিনি বুলি নকওঁ ইয়াতে কাম কৰিব অহা মানুহখিনিৰ কাৰণেও বহুত প্ৰবলেম ফেচ কৰে সেইকাৰণে সিহঁতে ছেটেল হ'ব নিবিচাৰে জাষ্ট কাম কৰে শনিবাৰে ৰবিবাৰে ঘৰত গুচি যায় ইয়াতে থাকি মানুহৰ সুখ নাই আৰু এতিয়া গুৱাহাটীত ইমান প্ৰবলেমছখিনিৰ কাৰণে সেইয়াই আৰু